উই ব্যৱসায়ী বুলিলে উদ্যোগপতি বুলিলে আম্বানী আৰু আদানীৰ নামটো মনলৈ আহে কিন্তু তেওঁলোকে এই টকা পইচাবিলাক হেৰি কৰি মানুহক দেখুৱাই বিপথে পৰিচালনা কৰিছে তেওঁলোকে একো ভাল কাম কৰা নাই তেওঁলোকৰ টকা পইচা আছে দুখীয়া দৰিদ্ৰক দান কৰিব লাগে তেতিয়াহে মানুহে তেওঁলোকৰ টকা পইচা থকা বুলি যা ক'ব আৰু তেওঁলোকক আশীৰ্বাদ দিব যিমানে বেলেগক দা দুখীয়াক দান কৰে তেতিয়া তেওঁলোকৰ আশীৰ্বাদ পূৰ্ণ হ'ব নহ'লে কি হ'ব তেওঁৰ টকাটো তাতে থাকিব ল'ৰা ছোৱালীয়ে উপভোগ কৰিলে নহয় সকলোৱে উপভোগ কৰিব লাগ পাৰিব লাগে